নমস্কাৰ আমি বনাইছিলোঁ এটা লং ডিঙৰ লং ডিঙৰ লং ডিঙৰ কাৰণে ট্ৰিপ বনাইছিলোঁ বাইক বাইক বাইক লৈ যাবলে উলালোঁ আমি লগত আছিলে ছটা আছিলে আৰু ছটা আছিলে আমি তাৰপা প্ৰথমতে অক্টোবৰতে বনালোঁ আমি সেইটো ট্ৰিপটো তাৰপা আমি অক্টোবৰ প্ৰথমতে ছটা আছিলে ছটা আছিলোঁ দুটাৰ প্ৰথমতে কি হ'ল দুটাৰ নহয় এটাৰ হ'ল প্ৰথমতে ঘৰুৱা প্ৰব্লেম তাৰপা পইচা নিমিলিলে তাপা সেই অক্টোবৰত কেঞ্চেল হ'ল তাপা অক্টোবৰতে আমি কথা পাতিলোঁ যে লগৰ হয় গোটেই কেইটা তাৰ কথা পাতিলোঁ যে আমি হেৰিয়াত যাম বুলি কি বুলি কয় নৱেম্বৰ অক্টোবৰ লাষ্টত যাম বুলি ভাবিলোঁ তাৰপা অক্টোবৰ লাষ্টলৈ যাবলে মানে প্লেন একদম প্ৰিপেয়াৰ হৈছিলে কিন্তু মানে কি হ'ল বিশেষ অসুবিধা ঘৰুৱা প্ৰব্লেমেহে একেটাৰে প্ৰব্লেম হ'ল পইচাও নিমিলাকৈ সেইকাৰণে আমাৰ সেই ট্ৰিপটো মানে কি কেঞ্চেল হ'ল তাৰপা আমি নৱেম্বৰত নৱেম্বৰত ল'লোঁ নৱেম্বৰত মানে কি হ'ল মোৰ হেৰি হ'ল এগজাম আছিলে এগজামৰ কাৰণে মানে কি হ'ল কেঞ্চেল হ'ল আৰু বাকীবোৰো আছিলে আকৌ কিছুমানে বিজনেছ কৰে তাপা মইতো পঢ়ি আছোঁ এতিয়া বাইকিং মানে কি হ'ল হেৰিয়াত যাওঁ আৰু টুৰ চুৰ এনেকে ভ্ৰমণ কৰি ভাল পাওঁ মানে সেইকাৰণে কি হ'ল নৱেম্বৰত আমাৰ কেঞ্চেল হ'ল নৱেম্বৰৰ লাষ্টলে আমিখিনি গোটেইখিনি লগ খালোঁ আৰু মানে ভালকে বহি লৈ প্লেন চেন বনালোঁ আৰু তাৰপা গোটেইকেইটা হ'ল আৰু যাম বুলি কয় তাৰপা চবেই মিলিলেগে আৰু তাপা আমি কি হ'ল এতিয়া যাবলেতো কি হ'ল পইচা পাতি গোটাই লোৱা আমি লং ডিং যোৱাৰ মানে কি হ'ল প্লেন কৰিলোঁ লং ডিং যাবলে কাৰণে মানে কি হ'ল আমি প্ৰথমতে আমাৰ তিনটাৰ মানে কি হ'ল লাইচেন্স নাই তিনটাৰ আছে আৰু আমি তাপা লাইচেঞ্চ লাইচেঞ্চ ল'বলে ক'লোঁ তাৰপা ৰাস্তাত কিবা এইবোৰ প্ৰব্লেম হ'ব পাৰে বা এক্সিডেন্ট বা এক্সিডেন্ট নহয় আৰু দুখ খোৱা যাব কিবা কিবি যদি হয় মানে তেতিয়া মানে কাৰণে আমি বেণ্ডেজ ছেণ্ডেজ কিবা কিবি সেইবোৰ মেডিচিন বক্স ল'লো বাৰু হ'ল এদিন তাত থকাকে থকাকে নাই থকাকে গৈছিলোঁ সেইকাৰণে আমি ব্ৰাছ শ্ৰাছ ল'লোঁ ব্ৰাছ শ্ৰাছ লৈ ল'লোঁ আৰু আমি সেইদিনাখন তাৰপৰা ব্ৰাছ ল'লোঁ মেগী ল'লোঁ খাবলে মেগী তাৰপা এইটো কি বুলি গেছ এটা ল'লোঁ সৰু গেছ বনাই খাব পৰাকে তাপা এখন পেন এখন ল'লোঁ আৰু বেছি ইমানকে লোৱা নাই তাপা আমি তাপা আমি তাত আমি মানে কিনি খাম বুলিয়ে ভাবিলোঁ যিহেতু বস্তু আমি বাইকত গৈছোঁ ইমানকে বস্তু নিবলে দিগদাৰ হয় কাৰণে আমি টেণ্ট টেণ্টটো লৈ লৈছোঁ বাৰু তাপা গৰম কাপোৰ মেডিচিন তাৰপা মেগী বিশেষকে মেগীয়ে লোৱা হৈছিলে বেছিকে কাৰণ এইবোৰ বস্তুবোৰ মানে কি হ'ল বস্তু মানে কি হ'ল জেগাত জেগা নহয় কিয়নো সেইকাৰণে মেগী ল'লোঁ তাপা মানে এনেই সৰু সুৰাকে বিস্কুট ল'লোঁ পানী ল'লোঁ পানী বটল লৈ গৈছিলোঁ কিন্তু ৰাস্তাতে তাপা আমি যাবলে ঠিক কৰিলোঁ আমি তাৰপা লংডিঙলে আমাৰ ইয়াৰ পৰা যাওঁতে আমি আগে কৈছিলোঁ বাৰু গধূলি আগেয়ে পালোঁগে আৰু ৰাস্তাত মানে কি হ'ল গৈছিলোঁ ন আমি বাইকতে প্ৰথমতে ওলালোঁ সেৱা চেৱা কৰিলোঁ আৰু তাৰপা এনেকে গ'লোঁ আমি গৈ আছোঁ গৈ আছোঁ গৈ আছোঁ তাৰপা মাজতে মানে কি হ'লে এটা পৰিলে নহয় লগৰ দুটামান পৰিলে কি বুলি কয় পৰিলে মানে কি লাগে ছাগলী ছাগলী ছাগলীয়ে মানে কিন্তু বাইক চলালে বহুত দিগদাৰ দিয়ে বহুত দিগদাৰ দিয়ে মানে মই মই নিজে এবাৰ মানে সেইটো এক্সপেৰিয়েঞ্চ ছাগলী পোৱালি ওলাই দিলে আগত তাৰপা ইফালেও নাযায় ইফালেও নাযায় তেনেকেই আৰু পৰিলোঁ আমি তাৰপা তেনেকে লগৰ দুটামান পৰিলে বাইকখন সেইকাৰণে ইমান দুখ ইমান স্পীডতো যোৱা নাছিলোঁ মানে আমি ট্ৰিপত গৈছিলোঁ সেইকাৰণে লাহে লাহে গৈ আছিলোঁ তিনটাৰ লগে ভাগে কিন্তু আগৰ মানে কি হ'ল আগৰটো পৰি গ'ল ন চাই পাঁচফালৰকিটা অলপ দিগদাৰ হৈছিলে কণ্ট্ৰল কৰাত কিন্তু একো নহ'লগে বাৰু একো নহ'লগে বাৰু কি বুলি কয় তেনেকে আমি গৈ আছোঁ গৈছোঁ তাপা পৰিলে ছাগলী হৈ পৰিলে তাপা ইমানো দুখ পোৱা নাছিলে কিন্তু বাইকখন অলপ স্কেটছ হৈ গ'ল নাই সেইটো বেয়া লাগে বাৰু নতুন বাইক ন স্কেটছ পৰি গ'লে বেয়া লাগে কিন্তু প্ৰথমতে আমি তাৰপা এনেকে গ'লোঁ তাপা পৰিলে আৰু কি ক'ম এতিয়া উপায় নাই তাপা আমি কি হ'ল লগত নিছিলোঁ আমি বেণ্ডেজ ছেণ্ডেজ কিবি কৰি লৈ অলপ তেজ ওলালে মাথাত দুখ পোৱা নাই ভৰি আঁঠুৰ ওচৰত দুখ পাইছিলে তেনেকে গ'লোঁ আৰু তাপা অলপ দেৰি আমি মানে এখন আধা ঘণ্টামান ৰখিলোঁ ছাগে তাৰপা ওচৰৰ মানুহ চানুহ আহি পানী চানী দিলে আৰু খালোঁ তাৰপা আমি ৰাস্তাত আমি ৰখিছিলোঁ এবাৰ কি বুলি কয় এবাৰ ৰখিলোঁ আমি কি খাইছিলোঁ ৰুটি খাইছিলোঁ তাৰপৰা ৰুটি খাই মেলি ৰুটি আৰু ৰুটি খাই পিনে গৈছিলোঁ মানে খন ধাবা টাইপৰ আছিলে তাৰমানে ৰুটি চুটি খোৱা ভাত চাত পায় মানে আমি কিন্তু আমি ভাত চাত খাই নাখালোঁ তাত একেবাৰে লং ডিঙতে খামগে বুলি ভাবিলোঁ সেইকাৰণে লং আমি হেৰিয়াতে ৰুটি চুটি খাই মেলি গ'লোঁ আৰু তাপা আমি তাৰপা আমি পালোগে গধূলি তাত অলপ ফূৰ্তি মেলি গধূলি সময় আৰু ঠাণ্ডা দিনো আছিলে অতিকে ঠাণ্ডা লাগিছিলে আমি জুই জুই চলালোঁ আমি ওচৰতে মানুহ আছিলে তাৰপা ওচৰ সেনেকে গ'লোঁ আৰু তাত আমি মেগী চেগি প্ৰথমতে গধূলি সময়তো আমি তাতে খাই গধূলি নহয় মানে গধূলিৰ আগে আগে আমি তাতে দোকানবোৰত থাকে ন তাতে আমি কিবাকিবি খালোঁ তাপা আমি ফুৰিলোঁ ফুৰিলোঁ তাৰপা গধূলি সময় গধূলি মানে ৰাতি শুৱাৰ আগে আগে আমি মেগী বনাই মেলি খালোঁ মেগী মেগী চেগি বনাই মেলি নিজে বনালোঁ আমি যিহেতু গেছ চেচ লৈ গৈছিলোঁ জুই জুই জুইও জ্বলাব পাৰিলে নাই মানে আমি কিন্তু মেগী হেৰিয়াতে বনাই খালোঁ গেছে গেছতে বনাই খালোঁ নিজে নিছিলোঁ ইয়াত পেন চেন লৈ গৈছিলোঁ ধুনীয়াকে মছলা চচলা তাৰপিছত খোৱা বস্তু চাহ তাহ খাবলে কাৰণে কাপ চাপ নিজৰ নিজৰ কাৰণে নিজে নিজে ওলাই গৈছিলে গোটেইকেইটাই নিজৰ এটা ডাঙৰ ডাঙৰ নহয় পিঠিত লোৱা বেগ হয় আৰু পাছফালে তাত ওলমাই লৈ গৈছিলোঁ আমি চটাই ছটা তেনেকে তাতে আমি হেৰি কৰি মেলি খালোঁ আৰু কি বুলি কয় বনাই মেলি মেগী খালোঁ তাৰপা ৰাতি আমি কিমান দহ এঘাৰটামান বজাত শুই গ'লোঁ তাৰপা ৰাতিপুৱা যিহেতু সোনকালে উঠিব লাগিব সেইকাৰণে আমি ফূৰ্তি কৰি মেলি কৰি অলপ নাচি বাগি মানুহ আছিলে বহুত মানুহ আছিলে চবেই আমাৰ নিচিনাকে গৈছিলে হেৰি কৰি জেগা চাবলে গৈছিলোঁ আমিতো এনে জেগা চাবলে যাওঁ আমি এনেকে গৈ নেক্সট টাইম নেক্সট আমি গৈছিলোঁ বৰশীল গৈছিলো ইমান দূৰ নহয় বা এদিনতে গৈ এদিনতে ঘূৰি আহিব পৰা হয় কিন্তু পাৰে এবাৰ মানে কি লং ডিঙত অলপ দূৰ হৈ কাৰণে আমি তাত থকাৰ সিদ্ধান্ত লৈছিলোঁ তাত থাকিলোঁ প্ৰথমৰ দিনা ৰাতিপুৱা উঠিলোঁ আমি এটা পাঁচটা পাঁচটাতে উঠিলোঁ পাঁচটাত উঠি চাহ তাহ বনাই খালোঁ তাৰ পৰা মেগী খালোঁ লাহেকে অলপ ঘূৰিলোঁ ফুৰিলোঁ বৰ ধুনীয়া বিহু হয় একদম মানে বতাহ চতাহ মাৰি থাকে এতিয়াতো অলপ ঠাণ্ডাও পৰিছে বহুত বহুত ঠাণ্ডা তাত মানে তাপা মানে কি হ'ল আমি দিনটো তাতে ঘূৰিলোঁ ফুৰিলোঁ তাৰপা এটা মানে কি হ'ল শ্লিপ খাই পৰিলে তাপা এটা ভৰি মোচকা খালে তাৰ কাৰণে আমি মুভ নিছিলোঁ আৰু কি ভলিনিটো নিছিলোঁ স্প্ৰে' কৰাটো তাতে স্প্ৰে' কৰি মেলি স্প্ৰে' কৰিলোঁ তাৰপা কিমান সেইটো কাৰণে আমি আধা ঘণ্টামানো তাতো তাৰপৰা আমি ওলাই মেলি আকৌ বনাই মেলি নেখালোঁ হেৰি মানে দোকান চোকান ধেৰ আছে তাৰ পৰা ইমান আৰু সময় নালাগে কিন্তু বনাই খাই ভাল লাগে কি মানে বনাই খাই ভাল লাগে কিন্তু মানে কি হ'ল আমি তাত দোকানতে খালোঁ তাপা মানে আমাৰ মেইন মটিভটো আছিলে আমি জেগা চোৱা জেগা চোৱা আৰু এনজয় কৰা মানে এনজয়টো কৰিছিলোঁ আমি কিন্তু জেগাও চাইছিলোঁ আমি তাৰপা আমি তাতে ফূৰ্তি মেলি কৰিলোঁ তাৰপা তাত হেৰি হ'ল মানে কি হ'ল তাত তাত তাত মানে কি আমি চিনি নাপাওঁ মানে বেলেগ বেলেগ মানুহে কিন্তু আমি লগ পালোঁ দেই প্ৰথমতে কথা পাতিলোঁ আৰু লগটো পালোঁ কথা চথা পাতিলোঁ তাত তাত কি মানে সেই মানুহজনৰ মানে কি হ'ল এক্স এক্সিডেণ্ট বুলি ক'ব পাৰি বৰ বেয়াকে পৰিলে মানে তাৰ পৰা তেওঁলোকে নিয়া নাছিলে মানে কি বুলি কয় মেডিচিন বক্স দিয়া নাছিলে কিন্তু আমি লগ হৈছিলোঁ ন কিন্তু সেইকাৰণে মানে কি আমি মানে অকণমান লগাই মেলি বেণ্ডেজ চেণ্ডেজ কৰি মেলি দিলোঁ বাৰু বেণ্ডেজ চেণ্ডেজ কৰি মেলি দিলোঁ আৰু সেইটো সেইবোৰ মানে কি আমি আগতে এক্সপেৰিয়েঞ্চ আছে গৈ থকা তাপা কি মানুহজনে আমাক ধন্যবাদ দিলে মানুহজন তেওঁলোকে নিজৰ ঘৰৰ পৰিবাৰ লৈ আহিছিলে ল'ৰা দুটা ছোৱালী এজনী ছোৱালীজনী সৰু একদম তাপা আৰু তেওঁৰ পৰিবাৰ আহিছিলে তাপা আমি তেনেকেই আৰু ওলাই মেলি তেওঁলোকৰ অলপ চিনাকি মেলি হয় মেলি অলপ ল'লোঁ তাপা তেওঁলোকে ভালে পালে আমাক তাপা তেওঁলোকে ক'লে বোলে চাহ খাওঁগে বুলি ভোকো লাগিছিলে চাহ খাবলে আহিলোঁ আৰু মানে তেওঁ তেওঁক যিহেতু আমি সহায় কৰিলোঁ আমি এঘণ্টা আধা ঘণ্টা আধা ঘণ্টা ন এঘণ্টামান তেওঁৰ লগত লাগি আছোঁ কাৰণ তেওঁতো ভৰি মানুহজন যথেষ্ট পইচা টকা মানুহে আছিলে পইচা টকা মানুহে মানে অলপ আমাৰ নিচিনা হ'ব লাগিব কাৰণ তেওঁৰ পইচাও আছিলে ঘূৰি ফুৰি ভাল পাই যাতে তেওঁলোকৰ তাৰপা আমি ভাবিলোঁ নিজৰ পইচা দি খাম কিন্তু তেওঁ মানে কি আমাক খোৱাবলৈ কি খোৱা খোৱা তোমালোকে বুলি কৈছে তাপা মানে লোকৰ নিজে মানে কি খালোঁ আৰু চাহ খালোঁ মেগী খালোঁ মেগী তাত বহুত ধুনীয়া বনায় মেগী খালোঁ তাৰপা ডিম ল'লোঁ লগতে কণী ফ্ৰামৰ কণী তাত কিন্তু দামটো অলপ বেছি একো নাই কিন্তু তাতো ব্যৱসায় ব্যৱসায় কৰে মানুহে তো লাভ হয় তেনেকুৱা তাতো মানে কি হ'ল মানুহবোৰৰ এইবোৰ বস্তু দামেই নেকি অলপ ক'বলে গ'লে গম নাপায় মানুহ কিন্তু হ'লেও অলপ বেছিয়ে দাম লয় মানে আমাৰ ইয়াতকৈ তাত মানে অলপ বেছি দাম লয় মানে আমাৰ পাই লয়নে সকলো মানুহৰ পৰাই লয় গম নেপাওঁ সেইকাৰণে গ'লোঁ তাৰপা আমি খালোঁ আৰু অলপ ফূৰ্তি ফাৰ্তা কৰিলোঁ তেওঁ তেওঁলোক আহিছিলে বুলি কয় দুলীয়াজানৰ পৰা আহিছিলে তাপা আমি দুলীয়াজানো আমি সুধিলোঁ যে দুলীয়াজানৰ ফালে ভাল জেগাখিনি তেওঁলোকে কৈছে ভাল জেগা আছে কিন্তু এনেকে চাব পাৰে চাব পৰা নাই নহ'লে আমি মানে কি নেক্সট প্লেনটো মানে দুলীয়াজানৰ ফালে বনাব আমাৰ ঘৰলে আহিবা দেই বুলিয়ে আমি কিন্তু মানে আমি গোটেইকেইটা যাব লাগিব বুলি ক'লোঁ আৰু তেওঁলোকে বহুত ধন্যবাদ দিলে আৰু দাদা দাদা বুলি কৈছিলে আমি যিহেতু ফুটবল খেল নহয় সেইকাৰণে মানে কি হ'ল আমাক দাদা দাদাই বুলি ক'বলে কৈছে দাদা তাৰপৰা আমাক বাই বাই ক'লে থেংক ইউ ক'লে তাৰপৰা তাপা মানে কি হ'ল আমি ওলাই আহিলোঁ ওলাই নাখামান তাৰপা আমি চাহ তাতে খাই মেলি ওলাই আহিলোঁ তাৰপা আমি ফুৰিবলে জেগা চালোগে আৰু যিহেতু বাইক চাৰি চুকীয়া যাব নোৱাৰে ন আমি তেনেকুৱা লং ডিং আনিনি গ'লোঁ মানে আমি লং ডিঙলে গৈছিলোঁ কিন্তু আনিনিও পালোঁ অৰুণাচলৰ ব্ৰিজৰ তলত আছিলোঁ আৰু ভাল লাগিলে সেইদিনাখন টিপ তাৰপা আমি লাহে লাহে গ'লোঁ আৰু আহি লাহে লাহে গ'লো লাহে লাহে মানে আমি লাহে লাহে গৈছোঁ তাপা কি হ'ল তাত বিশেষ একো নহ'ল ফটো চটো মাৰিলোঁ ৰিল বনোৱা লগৰটোক ৰিল বনাই দিলোঁ ৰিলটোত ফৰ্টিন কে ভিউ আহিছিলে লাইকো আহিছিলে বহুত বহুত লাইকো আহিছিলে তাত মানে কিয় তাৰপা আমি এনেকে আহিলোঁ আৰু তাৰপা কি বুলি কয় ফটোও মাৰিলোঁ ময়ো মাৰিলোঁ ফটো এখনমান মই ইনষ্টাটো আপলোড দিলোঁ তেনেকে তেনেকে আৰু লগৰ পৰা ফে ফটো চটো মাৰিলে আৰু আমি আহিবলে সময় হ'ল আমাৰ তাৰপা আমি কিমান সময় আহিছিলোঁ গধূলি আমি তাত আকৌ আমি গ'লোঁ বোলে কাৰণ আমি তেল চেল ভৰাই নিজৰ পইচা নিজৰ পইচাই দি তেল ভৰা গৈছিলোঁ তাৰমানে কি এতিয়া পঢ়ি আছে যে আমি সেইকাৰণে অকমান দিগদাৰ হৈ যায় সেই পইচাটো মেনেজ কৰিবলে কাৰণে ঘৰ ঘৰৰ পৰা দিয়ে বাৰু কিন্তু মানে কি মানে আজিকালিতো আমাৰ ওলাই গ'লে বে মানে কি পইচা খৰচ হৈ যায় কিছুমান কিছুমান পইচা পইচা খৰচ হৈ যায় সেইকাৰণে সেইকাৰণে আমি মানে কি হ'ল নেখাওঁ বুলি কৈছিলোঁ কিন্তু মানে লগৰ কেইটাই জোৰ কৰিলে কাৰণে তেতিয়া আমি ভাত খাইছিলোঁ মানে এটাই ক'লে যে মেগী খাওঁ বুলি মেগী ইমানকে মেগী খাই থাকিব নোৱাৰোঁ কাৰণ মোৰ মেগী খাই থকা ঘৰত ইমান অভ্যাস নাই মেগী খাইছোঁ বাৰু কিন্তু মানে ইমানো মেগী নাখাওঁ মানে সদায় মানে কি হ'ল তাত যিমানকে খাইছোঁ আৰু মই মোৰ মানে ভাত থাকিব নোৱাৰোঁ তেনেকে গ'লোঁ আৰু তাৰপা আহিবলে আহি আমাৰ আহিবলে হ'ল তেনেকে তাৰপা আমি ওলাই